মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে সিহঁত সিহঁতি চৰি থকা সময়ত বহুতকণ নিজে ফুটা কৰি হাঁহে বাৰু কেঁচু চেচু হ'লেও খায় কুকুৰাই কুকুৰাই এইবোৰ দানা চাউল ভঁৰালৰ ভঁৰালৰপৰা ধান খান্দি কৰি সিহঁতি নিজে চৰি মেলি নিজে নিজৰ আহাৰ গোটাই লয় তাৰপৰা হ'লেও মই ঘৰলৈ অহাৰ পাছত হাঁহক দানা দিওঁ কুকুৰাক চাউল দিওঁ দিয়াৰ পাছত সিহঁতি সিহঁতি খাই বৈ আকৌ ওলাই যায় চৰিবলৈ সন্ধিয়াৰ লগে লগে আকৌ ইহঁতক ভৰাই মেলি সঁজা সঁজাত ভৰাই মেলি জুপি থওঁ জুপি থ'লেও আকৌ ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতক মেলি দিয়া হয় মেলি দিওঁতে মেলি দিওঁতে মেলি দিয়াৰ লগে লগে সিহঁতক চাউল কুকুৰাক চাউল হাঁহক দানা দিওঁ ধান ধানেদি আৰু ইহঁতক অইন খেতিৰপৰা কেনেকৈ কেনেদৰে পৃথক পৃথক মানে ইহঁতক অইন খেতি কোন কোনো এটা মাহত বা কোনো এটা বছৰতহে অইন খেতি কৰা হয় আৰু হাঁহ কুকুৰা পুহিলে মানে ইহঁতক উমনি দিয়াৰ পাছত আকৌ আকৌ পোৱালি ওলোৱা হয় আকৌ পোৱালি ডাঙৰ হ'ব পোৱালি ডাঙৰ হোৱাৰ পাছত আকৌ কণী পাৰিব কণী পাৰি মানে আকৌ পোৱালি ওলাব ওলাই মানে সিহঁতক কুকুৰা সংখ্যা বেছি কৰি দিয়ে এজনীৰপৰা দুজনী হয় দুজনীৰপৰা তিনিজনী হয় তিনিজনীৰপৰা চাৰিজনী হয় সেনেকুৱাকৈ আৰু সেনেকৈ সৰহ হোৱাৰ পাছত মই কুকুৰা কণী পাৰিলে মানে কুকুৰা কণী বেচোঁ বেচি মানে ল'ৰা ছোৱালী পঢ়াত অকণ যিকেইটকা পইচা পাওঁ ল'ৰাক পঢ়াত কলম বা বহী এখন আনি দিব পাৰোঁ আৰু কুকুৰা বেচিলে মানে কুকুৰা বেচা পইচাই কুকুৰা জুপিবলৈ বা কুকুৰাক ৰখিবলৈ মই গাঁৱলৈ পইচা দিওঁ বাঁহ কিনিবলৈ বা সঁজা কিনিবলৈ পইচা দিওঁ সেই পইচা সেনেকুৱা কামত ব্যৱহাৰ কৰোঁ আৰু হাঁহ কুকুৰা থাকিলে হাঁহ কুকুৰা থাকিলে এনেও হাঁহ মানুহক হাঁহ কুকুৰা লাগে বা হাঁহ কুকুৰা মানুহৰ বিপদৰ বন্ধু হাঁহ কুকুৰা হাঁহ কুকুৰা হাঁহ হাঁহ কুকুৰা মানে ইবোৰ খেতিতকৈ মানে ইবোৰ খেতিটো এবছৰ পাছত হয় বা ছিজনত হয় শাক পাচলিৰ খেতি বা ধানৰ খেতি হওক সেইবোৰ এটা ছিজনত হয় আৰু হাঁহ কুকুৰা পুহিলে মানে এটা এজনী কুকুৰা যদি বেলেগ এঘৰৰপৰা কিনি অনা হয় সেই কুকুৰাজনীহে পুহি থকাৰ পিছত কণী পাৰিব কণী পৰাৰ পিছত আকৌ কুকুৰা পোৱালি উলিয়াব আকৌ কুকুৰা পোৱালি উলিওৱাৰ পিছত আকৌ সিহঁতি কণী পাৰিব সেনেকুৱাকৈ কুকুৰা সংখ্যা বেছি কৰি দিয়া হয় সংখ্যা বেছি কৰি দিলে তাৰে যদি অধিক কুকুৰা হৈ যায় কুকুৰা তাৰে দুজনীমান বেচি বোলে মই মোৰ ঘৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই ব্যৱহাৰ কৰোঁ পইচা অইন মোৰ মানুহজনক সহায় কৰোঁ মোৰ সেই কুকুৰা বেচা পইচাৰে সেনেকুৱাই সেনেকুৱা ক্ষেত্ৰতে মই ব্যৱহাৰ কৰোঁ